হাতেৰে তৈয়াৰ কৰা কাপোৰ হৈছে তাতৰ শালত বয় আৰু আজিকালি ৰেডিমেড কাপোৰ খুবেই পোৱা যায় খুবেই ধুনীয়া কিন্তু হাতৰ কাপোৰৰ দৰে নহয় বজাৰত যিবোৰ ৰেডীমেড কাপোৰ বিক্ৰী কৰা হয় বা দোকানত পোৱা যায় সেইবোৰ হৈছে মেচিনত বনোৱা আৰু মেচিনত সহজতে কৰিব পাৰি কিন্তু তাঁতৰ শালত যি কষ্ট কৰি কিনে মানুহে কাপোৰ বয় সেই কাপোৰটোৰেই তুলনা কৰিবলৈ যিবিলাক হৈছে হাতৰ কাপোৰে মিচিং কাপোৰবোৰ বনায় মিচিং কাপোৰৰ দৰে মেচিনত তেনেকুৱা কৰিব নোৱাৰে যি সূতা দি কেনে তেওঁলোকে তাঁতৰ শালত বয় এই দুটাই পৃথক হৈছে যে মেচিন কাপোৰ আৰু হাতৰ কাপোৰৰ তুলনা কেতিয়াও কৰিব নোৱাৰি হাতৰ কাপোৰটো বেছি ভাল হয় আৰু কাপোৰটো পিন্ধাৰ কিন্তু মেচিন কাপোৰটো তেনেকুৱা নহয় যিহেতু হাতৰ কাপোৰত কটন কাপোৰ দিও কটন সূতা দিও চিলায় কটন সূতা দি তাঁতশাল বয় কিন্তু মেচিনৰ সেই কটনৰ জেগাত পিয়ৰ কটনৰ জাগাত কেতিয়াও পিয়ৰ কটন পোৱা নাযায় মানুহ ঠগন পোৱা যায় ৰেডিমেড কাপোৰত কিন্তু হাতৰ কাপোৰত কেতিয়াও ঠগন পোৱা নাযায় হাতৰ কাপোৰত চিলাই আৰু বুনাইটো সেইবাবে ভাল হাতৰ কাপোৰত